অঁ কওকচোন জোতা মানে অঁ জোতাটো আছে এতিয়া আপোনাক কেনেকুৱা ধৰণৰ বা জোতা লাগে নাইকৰ আছে নাইকৰ আছে তাৰপাছত পোমাৰ আছে এডিদাছৰ আছে আপোনাক বা কেনেকুৱা ধৰণৰ লাগে অঁ হ'ব আছে অৰিজিনেল লাগিব নে ফাৰ্ষ্ট কপি লাগিব অঁ আচ্ছা আ আছে আমাৰ দোকানত বিভিন্ন ধৰণৰ জোতা আছে হ'ব নাইকৰো ভাল জোতা আছে ফাৰ্ষ্ট অৰিজিনাল জোতা আছে ফাৰ্ষ্ট কপিও আছে আপোনাক কিমান মান দামৰ ভিতৰত লাগে অঁ ছয়শ সাতশ মানৰ ভিতৰত সেইটো ৰেঞ্জৰ ভিতৰত হ'লে হ'ব আপোনাৰ অঁ বেলেগো আছে ধৰি লওক এতিয়া পোমাৰ আছে ছয়শ সাতশৰ বা আপোনাৰ এডিদাছৰ আছে ছয়শ সাতশত আপোনাক বা কিহৰ লাগে মোৰ হেৰিত ধৰি লওক আপুনি নাইকৰে লৈ লওক অঁ ছয়শ সাতশৰ ভিতৰত লাগিব আৰু কম বেছি মানে এতিয়াতো এইবিলাক ফাৰ্ষ্ট কপিত কম বেছি কৰিব পাৰি কিন্তু অৰিজিনেল বস্তুত মানে কম বেছি কৰিব নোৱাৰি এইটো এতিয়া বাৰু ঠিক আছে আপুনি নাইকৰে জোতা ল'ব ন এডিদাছৰতো নলয় অঁ ঠিক আছে আপুনি এটা কাম কৰিব এই মোৰ দোকানখন ভঙাগড়ৰ কাষতে হয় আপুনি আহিব যেতিয়া আপুনি ফ্ৰী হয় চাইকিনে লৈ যাব আৰু এযোৰ জোতা মানে দাম দৰ আৰু অলপ মানে বাৰ্গেনিং কৰি কিনে লৈ যাব আৰু আপুনি মিলাইকিনে মোকো এটা মিলাই দিব আপুনিও এটা মিলাই লব আৰু অঁ এতিয়া আপুনি কোন দিনা আহিব ভাটিবেলাকে আহি যাওক আজি অঁ দিয়ক ঠিক আছে দিয়ক হ'ব দিয়ক আপুনি আহিকিনে চাই ল'ব ঠিক আছে অঁ ঠিক আছে